মই যোৱাবছৰ গুৱাহাটীলৈ গৈ থাকোঁতে ট্ৰেইনতে এডাল হেড ফোন কিনিছিলোঁ যিডাল বহুত কম দামত পাইছিলোঁ আৰু মই ভাবিছিলোঁ হেডফোনডাল ভালেই হ'ব চাগে কিন্তু ঘৰলৈ আহি নাপাওঁতে মোৰ হেডফোনডাল বেয়াই হৈ থাকিলে এটা চাইডে শুনা আৰু এটা চাইডে নুশুনা হ'ল